ভাৰতৰ আটাইতকৈ প্ৰখ্যাত সাংস্কৃতিক পৰম্পৰা আৰু বিশ্বাসবোৰ হৈছে সংগীত নৃত্য সাহিত্য থিয়েটাৰ সামাজিক সম্পৰ্ক জীৱিকা কোনো ঠাইৰ আচৰণ ধৰ্মীয় ৰীতি নীতি শিক্ষা ইত্যাদি ভাৰত আন সংস্কৃতিতকৈ পৃথক ভাৰতীয় সংস্কৃতি হ'ল এক সংমিশ্ৰিত সংস্কৃতি সেইবাবেই ভাৰত ভূমি সকলোৰে বাবে পুণ্য মিলন ভূমি ভাৰতীয় সংস্কৃতিত মিলিত হৈছে বিভিন্ন জনগোষ্ঠী প্ৰজাতি ধৰ্ম ভাষা সাহিত্য দৰ্শন শিল্প কলা দেখাচাৰ প্ৰথা ইত্যাদি নানা ভাষা ধৰ্ম সাজ পাৰ জাতি গোষ্ঠীৰ লোক সকলো একেলগে বসবাস কৰা দেশখনেই হ'ল বিশাল ভাৰতবৰ্ষ ই হ'ল বৈচিত্ৰ্য মাজত ঐক্য থকা এখন দেশ বৈচিত্ৰ্যৰ মাজত ঐক্য মানে বিচিত্ৰতাবোৰ নাশ কৰি স্থাপন কৰা ঐক্যৰ কথা নুবুজায় ই ভাৰতত থকা সকলোবোৰ বিচিত্ৰতাৰ মাজত সমন্বয় স্থাপন কৰি গঢ়ি উঠা ঐক্যকহে বুজায়